হয় কওকচোন কোনে কৈছে হয় হয় কওক হয় অঁ অঁ হয় আচ্ছা ঠিক আছে কোনো কথা নাই বাৰু আপুনি লোকেচনটো এইটো নাম্বাৰতে মোৰ হোৱাটচআপ আছে মই যদি পাৰোঁ মই যদি গুগল মেপটো ঢুকি পায় তেতিয়া কোনফালে মই আমি ফৰ্চ লৈ পেলাই পাই যামগৈ তাত কিন্তু আপুনি মোক অলপ কওকচোন চুৰ কিমান টাইমত হৈছিলে বাৰু কওকচোন ৰাতি নে দিনত

হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় আচ্ছা আচ্ছা নাই কথা নাই বাৰু আপুনি আপোনাৰ ঘৰৰ ওচৰ ওচৰতে ন হয় হয় ঠিক আছে ঠিক আছে আপুনি ঠিক আছে আপোনাৰ ঠিক আছে ঠিক আছে আপুনি আপোনাৰ নামটো মোক হোৱাটচআপ হোৱাটচআপ কৰি দি দিব আমি আমি অলপ পিছতে আমি গৈ আছোঁ আপুনি হয় বুজিছে ঠিক আছে আপুনি আপুনি আপোনাক লগ কৰিম গৈ আপুনি গৈয়ে আমাক মই আপোনাক প্ৰথমে বিচাৰিম আৰু এই মানুহ ঘৰলৈ আপোনাৰ ঘৰৰপৰাই গুচি যাম বুজি পাইছেনে আপুনি হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে কোনো কথা নাই আমি গৈ আছে ঠিক আছে ঠিক আছে ঠিক আছে মই আমি গৈ আছোঁ গৈ আছোঁ আপোনাৰ এই ঘটনা হোৱা জেগাটুকুৰ পাইছোঁ আমি হা ঠিক আছে ঠিক আছে ঠিক আছে বাৰু